কালি চাৰ্জাৰ এডাল আনিছিলোঁ বহুত ভাল জানা গড়মূৰৰপৰা আনিছিলোঁ দামো কম মানে বহুত সোনকালে চাৰ্জ হৈছে পাৰা যদি তাৰপৰা আনিবাচোন